অসমৰ ক্ৰীড়া জগতত সুনাম কঢ়িয়াই আনিছে বেটমিণ্টনত অস্মিতা চলিহা ক্ৰিকেটত ৰিয়ান পৰাগ বক্সিঙত লাভলীনা বৰগোহাঁই শিৱ থাপা এইসকলে অসমৰ কাৰণে সুনাম কঢ়িয়াই আনিছে খেলা ধূলা কৰি স্পৰ্টছত আজিকালি খেলা এই স্পৰ্টছ আদি কৰিলে নেশ্যনেল বেটচ অসম গৰমেণ্টৰ আন্দাৰত পুলিচত চাকৰি পোৱা যায় নেশ্যনেল এই এই কি চেণ্ট্ৰেল গৰমেণ্টৰ আন্দাৰত চি আৰ পি এফটো চাকৰি পায় আৰ্মিটো চাকৰি পায় ৰেলৱেট চাকৰি পায় অইল ইণ্ডিয়াটো চাকৰি পায় ক্ৰীড়া ক্ষেত্ৰত এইকাৰণে বহুতো ল'ৰাবিলাকে আজিকালি সুবিধা পায় উঠি অহা ল'ৰা ছোৱালীবোৰৰ সেইকাৰণে এই তেওঁলোকৰপৰা উৎসাহো পাইছে যিসকলে খেলি সুনাম কঢ়িয়াই আনিছে অসমৰ আজিকালি খেলা ধূলা কৰিলে বহুত সুবিধা পোৱা যায়